ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ বিষয়ে ক'বলৈ গ'লে ভাৰতত এনেকুৱা কিছুমান ৰাজ্য আছে যিসমূহ ৰাজ্য প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তাৰ ভিতৰত আমি প্ৰথমতেই নাম ল'ব লাগিব ভূস্বৰ্গ হিচাপে বিখ্যাত কাশ্মীৰৰ কথা ক'ব লাগিব হিমাচল প্ৰদেশৰ মানালীৰ নাম ল'ব পাৰোঁ ৰাজস্থানৰ বিভিন্ন অঞ্চলসমূহ ধুনীয়া ইয়াৰ উপৰি অসমৰ যিবিলাক চুবুৰীয়া ৰাজ্য সি লাগিলে মেঘালয় হওক মণিপুৰ হওক অৰুণাচল হওক নাগালেণ্ড হওক প্ৰাকৃতিক সৌন্দৰ্যৰে সেই পাহাৰীয়া অঞ্চলসমূহ যথেষ্ট সৌন্দৰ্যপূৰ্ণ ইয়াৰ ভিতৰত মই যদি মোৰ নিজস্বভাৱে মই যিসমূহ জেগা আজিলৈকে ভ্ৰমণ কৰিছোঁ সেইসমূহৰ ভিতৰত অৰুণাচল মেঘালয় নাগালেণ্ড মণিপুৰ চুবুৰীয়া নৰ্থ ইষ্টৰ ৰাজ্যকেইখনত মই ইতিমধ্যে যোৱাৰ সুবিধা পাইছোঁ সৌভাগ্য ঘটিছে যদিও ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহলৈ যোৱাৰ সৌভাগ্য ঘটা নাই কিন্তু যি কিখন ৰাজ্যত মই এতিয়ালৈকে ভ্ৰমণ কৰাৰ সৌভাগ্য ঘটিছে তাৰ ভিতৰত যদি তুলনামূলকভাৱে চাবলৈ যাওঁ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ ঠাইৰ বিভিন্ন ধৰণৰ সৌন্দৰ্যৰ বেলেগ বেলেগ ধৰণৰ সৌন্দৰ্য তাত বিৰাজমান সেইসমূহৰ ভিতৰত মেঘালয়ৰ বিভিন্ন ঠাই মই ভ্ৰমণ কৰি দেখিবলৈ পাইছোঁ যে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই বিভিন্ন ঠাইসমূহৰ সৌন্দৰ্য বৰ্দ্ধন কৰি আহিছে তাৰ ভিতৰত নাগালেণ্ডৰো কিছুমান অঞ্চল যথেষ্ট ধুনীয়া অৰুণাচলৰো কিছুমান অঞ্চল ঠাই আছে যিসমূহ যথেষ্ট ধুনীয়া সেইসমূহৰ তুলনামূলকভাৱে মেঘালয়ত অলপ মেঘালয় গোটেই ৰাজ্যখনৰ ভিতৰত বেছিভাগ ঠাই যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু বাকীগেখন ৰাজ্যৰ তুলনাত উক্ত ৰাজ্যখনৰ ঠাইসমূহ বেছি ধুনীয়া বুলি ক'ব লাগিব আৰু এতিয়ালৈকে উক্ত ৰাজ্যকেইখনৰ বাহিৰে বাহিৰৰ ৰাজ্যসমূহত যদিও যোৱাৰ সৌভাগ্য নাই ত তথাপিতো ভৱিষ্যতে যদি প্ৰিয় ঠাই এখনলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰোঁ তেতিয়াহ'লে কাশ্মীৰ বা হিমাচলৰ মানালী ৰাজ্যখনত যোৱাৰ হেপাহ নিশ্চয় আছে